হেল্ল' বিদ্যুৎ পেগু হয়নে মই ট্ৰেফিক পুলিচ আৰক্ষী বিষয়াই কৈছিলোঁ হেৰি তোমাৰ নামত এখন চালান আহিছিলে তুমি তুমি সেইদিনা তুমি সেইদিনা বিনা হেলমেটত গাড়ীখন চলাইছিলা আৰু তুমি অভাৰটেক কৰি পিনে গুচি গ'লা দুহেজাৰ টকা তোমাৰ নামত আহিছে তুমি তুমি আমাৰ থানাত আহি পিনে আমাৰ এই চালানখন লৈ যাবাহি আৰু দুহেজাৰ টকাটো পেইড কৰি থৈ যাবা ঠিক আছে